সামাজিক মাধ্যমত ৰাখিবলৈ মই নৃত্যৰ ভিডিঅ' গ্ৰহণ কৰোঁ আৰু এই নৃত্যৰ ভিডিঅ' গ্ৰহণ কৰোঁতে মই বৰ আনন্দ অনুভৱ কৰোঁ নৃত্যৰ জৰিয়তে মই মোৰ প্ৰতিভাখিনি সকলোৰে আগত দাঙিবলৈ চেষ্টা কৰোঁ আৰু এই নৃত্য গীতৰ জৰিয়তে মন মগজু আনন্দময় হৈ উঠে সকলোৱে নৃত্য গীতৰ জৰিয়তে বা নিজৰ প্ৰতিভাসমূহৰ জৰিয়তে সকলোৰে আগত নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিব লাগে আৰু মই এই ভিডিঅ'সমূহ গ্ৰহণ কৰি ভৱিষ্যতে এই ভিডিঅ'সমূহ চাই আনন্দ উপভোগ কৰিব পাৰোঁ নৃত্য গীতৰ জৰিয়তে সকলোৰে মন আনন্দময় হৈ উঠে সেয়েহে সকলোৱে নৃত্য গীত আদি কৰি নিজৰ মন মগজু আনন্দময় কৰি ৰাখিব পাৰে আৰু নিজৰ প্ৰতিভাসমূহ সকলোৰে আগত দাঙি ধৰিবলৈ সক্ষম হ'ব লাগে